হাঁহ কুকুৰা আমি এনেকৈ পোহোঁ কুকুৰা উমনি দিওঁ উমনি দিয়াৰ সিহঁতে কুকুৰাই মানে কণী পাৰে বাৰটা তেৰটালৈকেহে পাৰে তাৰপৰা পা পৰা পিছত কুকুৰা উমনি দিওঁ উমনি সিহঁতে ওঠৰ ষোল্ল দিনতে উলিয়াই দিয়ে কুকুৰা বৰ খৰ ওলোৱাৰ পাছত কুকুৰা চৰিবলৈ যায় চৰা পিছত সিহঁতে ডাঙৰ হৈ আহে ডাঙৰ হোৱাৰ পাছতে আহিলে নিজে নিজে চৰে মেলে খায় মাক লগত খুঁচৰিবলৈ ধৰে তাৰপিছতে আহিলে হাঁহ হাঁহৰ কণীটো অলপ ডাঠ ডাঠ মানে সিহঁতে উমনি লওঁতেও দিন লাগে সিহঁতৰ বাইছ দিন আঠাইছ দিন লাগিবই তাৰপাছতে পোৱালি ওলাই হাঁহ মা হাঁহে বছৰেকত এবাৰ হে হয় কিন্তু অনবৰত সিহঁতে উমনি লৈ নাথাকে হাঁহে তাৰপাছতে হাঁহো তেনেকৈ ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত সিহঁতে এটা বেমাৰ আহে সেই বেমাৰটো অহাৰ লগে লগে কুকুৰা হাঁহ আৰু ৰক্ষা নাই শিমলু ফুলাৰ লগে লগে সিহঁতে বেমাৰত পৰে তেতিয়া ৰাণীখেদ বুলি এটা মেডিচিন পায় সেইটো দিয়াৰ পিছত অলপমান দিন থাকে সিহঁতে